হয় দাদা এই আপোনাৰ এই মোক যে ৰেগুলাৰ দি থাকে চাহপাতটো আপোনাৰ যিটো মই লাল চাহৰ কাৰণে আনি থাকোঁ মোৰ নম্বৰটো ছে'ভ আছেই চাগে আপুনি চিনি পাইছেই চাগে অ' অ' হয় হয় আপুনি যিটো আগতে মোক ধৰি লওক লাল চাহৰ কাৰণে যে যিটো চাহ দি আছিলে স্পেচিয়েল চাহটো হয় তাৰ দহ কিলো এটা লিখি ল'ব আৰু আপুনি দিব আৰু স্পেচিয়েল আপোনাৰ তাত যে যিটো আছে আপুনি গাখীৰ চাহৰ কাৰণে যে দিয়ে যিটো ইলাচি থকা চাহপাত হয় হয় হয় তাৰ আপুনি তিনি কিলো এটা ধৰি থওক বাকী আৰু আপুনি টাটা টিৰ আপুনি দি দিব পাঁচ কিলো দি দিব হয় বাকী দাম একেই আছেনে নে হয় কিহৰ ৰে'ট কেইটাত

অ' দহ টকা কিয় বাঢ়ি গ'ল আকৌ দুই হাজাৰটো আমাৰ নিচিনা আমাৰো দিগদাৰে হয় নহয় ইমান যদি বাঢ়ি যায় দামটো আমাৰ মিলাবলৈ অলপ দিগদাৰেই হয় অলপ লগাই মেলি চাব নোৱাৰিব নে বৰ্তমান সেইটো বুজি পাইছোঁ হয় সেইটো বুজি পাইছোঁ কিন্তু ধৰি লওক ইমান ঘপকৈ একে মাহেতো দহ টকা বাঢ়ি গ'ল যোৱা মাহলৈকেতো মই সেই নব্বৈকৈ লৈ আছিলোঁ আপুনি কিবা এটা নহ'লে পাৰিলে মিলাই চাওক আৰু আপুনিতো যানেই যে ৰেগুলাৰ কাষ্টমাৰ মই পুৰণা কিমান বছৰৰ পৰা আপোনাৰ পৰাইতো চলি আছোঁ অ' নহয় ইলাচিটো আপুনি তিনি কিলো কৰি দিব বাকী স্পেচিয়েল যিটো আপোনাৰ লাল চাহৰ কাৰণে টি আছিলে সেইটো আপুনি দহ কিলো দি দিয়ক বাকী ইলাচিটো আপুনি তিনি কিলো দি দিয়ক বাৰু আৰু বাকী আপুনি টাটা টোৰ পাঁচ কিলো দি দিব টোটেল মোৰ ওঠৰ কিলো হ'ব বহুত বহুত বঢ়ি গৈছে দেখুন দামবিলাক এতিয়া এনেকৈ হ'লেতো আমাৰ দিগদাৰেই হৈ যায় এতিয়া যোৱা মাহলৈকেতো ইমান দাম নাছিলে ইমান কিয় জল্ডি বাঢ়িছে এনেই কিবা বিশেষ অফাৰ নাই নেকি আপোনাৰ অফাৰ নাই নেকি বিশেষ এতিয়া পঞ্চাছ কিলো বেগটো বাৰু ইমান মোৰ দিগদা ইমান দৰকাৰ নহয় ধৰি লওক এতিয়াটো আমি কমকেই চলি থাকোঁ তাতো আপুনি চাব পাৰিলে কিবা এটা অ' সেইটো বাৰু ঠিকেই আছে আপুনি টাটাটো সেই পাঁচ কিলো দি দিব মোৰ আপুনি ধৰি লওক অহা বুধবাৰে মানে পঠাই দিব পাৰিলে যদি গাড়ী আপোনালোকৰ এইফালে আহে ঠিক আছে বুধবাৰে বৃহস্পতিবাৰে আপুনি আগবেলা পোৱাকৈ পঠাই দিলে হ'ব বাকী মোৰ ষ্টকো কম আছে অলপ তাৰ দুই এদিন আগত পাৰিলেও পঠাই দিব ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে ৰাখিছোঁ